হাঁহ কুকুৰা পালনত আমি এণ্টিবায়'টিক বেমাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ এণ্টিবায়'টিকটো তিনিমাহৰ মূৰে মূৰে দিয়া হয় পাখীৰ কাৰণ পাখীৰ গুৰিত ধৰক এণ্টিবায়'টিকটো দিলে দিয়াৰ পাছত সেই বেমাৰটো নহ'ব কাৰণে আমি এণ্টিবায়'টিকটো দিওঁ সেইটো দিলে আমি নিশ্চিন্ত হৈ থাকোঁ এণ্টিবায়'টিকটো হ'লে বহুতকেইটা বেমাৰৰপৰা হাত সাৰিব পৰা যায় এণ্টিবায়'টিকটো যদিও আমি নিদিওঁ লিচেন পাউদাৰ এটা আছে সেই পাউদাৰটো আমি পানীৰ লগত গুলিয়ে আমি আহাৰৰ লগত কুকুৰাক দি দিয়া হয় দিয়া হয় যদিও সেই পাউদাৰটো নাথাকে আমি ঘৰুৱাভাৱে নহৰু বা পটাছ সেই বিষয়ে আমি কুকুৰাক দিওঁ কুকুৰা বা হাঁহক দিয়া হয় আৰু কুকুৰা হাঁহক আমি গঁৰালত পটাছ বা চূণ সেইবোৰ আমি পৰিষ্কাৰ কৰি ৰাখিলে বেমাৰ আজাৰৰপৰা দূৰ হয় চাফ চিকুণ থাক চাফ চিকুণ কৰিলেহে গঁৰালটো পৰিপাটিকৈ ৰাখিলে হাঁহ কুকুৰাবোৰ বেমাৰ আজাৰ নহয় এণ্টিবায়'টিকটো এণ্টিবায়'টিকটো তিনিমাহৰ মূৰে মূৰে দিয়া হয় যদিও তেওঁ এবাৰ দিয়াৰ লগে লগে তেওঁলোকক তেওঁ হাঁহ কুকুৰাবোৰক দি থাকিবলগীয়া হয় তিনিমাহৰ মূৰে মূৰে ঘৰুৱাভাৱে যদি ঘৰুৱাভাৱে আমি ব্যৱহাৰ কৰোঁ নহৰু বা পটাচ সেইবিলাক আমি যদি ব্যৱহাৰ কৰোঁ হাঁহ কুকুৰাবোৰ ধুনীয়া ভাল হৈ থাকে আৰু ঠাণ্ডাৰপৰা আমি বাচি ৰাখিবৰ কাৰণে আমি গৰম ফুট ফুটছাই বা ৰ'দত আমি থোৱা হয় হাঁহ কুকুৰাবোৰৰ কাৰণে অঁ গঁৰালটো পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিলেহে আমি হাঁহ কুকুৰাবোৰ পালনত আমাক থাকিব পাৰে বা বেমাৰ আজাৰৰপৰা দূৰ হাত সাৰিব পাৰোঁ এটা গঁৰালত বনাওঁতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে বেৰবোৰ মচি বা

আঁঠুৱা বা বস্তাৰে বেৰ দি আমি ঠাণ্ডা নোসোমাবৰ কাৰণে আমি সেই ব্যৱহাৰটো কৰা হয় আৰু কুকুৰা ঠাণ্ডা দিনত বেমাৰবোৰ বেছিয়ে দেখা দিয়ে সেইবাবে আমি যত্ন লোৱাটো উচিত এণ্টিবায়'টিকটো বহুতকেইটা বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ আইজিনা

আৰ্জিনা বা চকু ফুঁহা উঠা বা জুপুকা মৰা ইত্যাদি ইত্যাদি আমি বোৰৰপৰা হাতসাৰিব পাৰোঁ সেইকাৰণে আমাৰ এণ্টিবায়'টিকটো দিলে ভাল হয় লেচেন পাউদাৰটো আমি যদি ব্যৱহাৰ কৰি থাকিব পাৰোঁ বা মাহে মাহে সেই পাউডাৰটো বহুত দৰকাৰী বস্তু যদি গৰম পানী অকণমান কুহুমীয়া গৰম পানীৰ লগত যদি আমি মিলাই কুকুৰাক খুৱাওঁ সেই কুকুৰা শক্তি পায় শক্তি পালে বেমাৰ আজাৰবোৰৰপৰা কুকুৰাবোৰ বেমাৰ আদি হ'ব নোৱাৰে মেইন কুকুৰা হ'ল হাঁহ কুকুৰাবোৰ ভিটামিন যদি আমি দি থাকিব পাৰোঁ কুকুৰাবোৰ শক্তি হৈ থাকে তেতিয়া কুকুৰাবোৰ বেমাৰত হ'ব নোৱাৰে সেইকাৰণে আমি সেই কুকুৰাটো প্ৰতিটো ক্ষেত্ৰতে পোৱালি ওলোৱাৰপৰা আমি যত্ন ল'লেহে কুকুৰাৰপৰা বেমাৰ পৰা হাত সাৰিব পৰা যায় আৰু গৰম ফুটছাই যদি ঠাণ্ডা হয় গৰম ফুটছাই বা চূণ এনেকৈ যদি পৰিষ্কাৰ কৰি আমি হাঁহ কুকুৰাবোৰক দিব পাৰোঁ তেতিয়া হাঁহ কুকুৰাবোৰ শক্তি হয় ঠন ধৰি উঠে বা জাৰৰপৰা হাত সাৰিব পৰা হয় আৰু ৰাতিপুৱা শুই কুকুৰাবোৰক মেলি দিব নালাগে অকণমান নিয়ৰ ঠাণ্ডাদিনত বিশেষকৈ নিয়ৰটো হোৱাৰ পাছত বা ৰ'দত ওলোৱাৰ পাছত হাঁহ কুকুৰাবোৰ মেলি দিলে কুকুৰাবো বেমাৰ আজাৰপৰা হাত সাৰিব পৰা যায় আমাৰ বিশেষকৈ আমি আজি পৰ্যন্তলৈকে কুকুৰা হাঁহ কুকুৰা পুহিছোঁ যদিও সেই এণ্টিবায়'টিকটো দিয়া হোৱা নাই মই ঘৰুৱাভাৱে নহৰু বা লিচেন পাউডাৰ এবিধ আনো সেইটোবিধ বা নহৰু সেইবিধ খুৱাই মই হাঁহ কুকুৰা লালন পালন কৰি আছো হাঁহ কুকুৰা পুহিলে যত্ন কৰিলেহে আমি বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ বা ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয় এণ্টিবায়'টিক নিদিলেও আমি নিদিলেও হয় বৈজ্ঞানিক পদ্ধতিত বহুতে কুকুৰা লালন পালন কৰে বা হেৰি কৰে কিন্তু সেইবিলাকক প্ৰতিবাৰে ভিটামিন এণ্টিবায়'টিক যিকোনো প্ৰতিটো মাহতে আমি যত্ন কৰা হয় কিন্তু ঘৰুৱাভাৱে সিমান যত্ন নকৰিলেও হয় কাৰণ কাৰণ সেই নহৰু পানী বা লিচেন পাউদাৰটো বা হালধি ৰস খোৱালেও শক্তি হয়

ঠাণ্ডাদিনত বিশেষকৈ বেমাৰৰ পৰা বহুত বেমাৰ হয় বা হাৱা আহিলে মানে কুকুৰাবোৰ পটককে হাৱা লাগে সেই সময়ত কুকুৰাবোৰ বান্ধি থ'ব লাগে বা মেলিব নালাগে বন্ধা বান্ধি থ'লে তাত লালন পালন কৰিব লাগে দানা দি বা দানাৰ লগত কি কয় দৰৱ পাতি দি কুকুৰাখিনিক ভাল কৰিবলৈ চেষ্টা কৰিব লাগে যিকোনো ক্ষেত্ৰতে কুকুৰা হাঁহ আজিকালি হাৱা আহেই হাৱা আহিলে আমি প্ৰতিপালন কৰিলেহে আমি সেইবোৰৰপৰা কুকুৰা হাত সাৰিব পাৰিম বা বাচি ৰাখিব পাৰিব কুকুৰা পোৱালিবোৰ বিশেষকৈ সৰু পোৱালিবোৰ পটককৈ ধৰি ধৰে বেমাৰ আজাৰবোৰৰপৰা সেইবোৰৰ প্ৰতি বহুত যত্ন ৰাখিব লাগে আমি সেইবোৰ যত্ন ৰাখিলেহে কুকুৰাবোৰ ডাঙৰ দীঘল কৰি আমি কিবা এটা বিক্ৰী কৰি হ'লেও উপাৰ্জন বা উপাৰ্জন কৰিব পাৰোঁ প্ৰথম আমি যত্ন কৰাটোৱে মানুহক উচিত আও বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে সেইবিলাক ব্যৱহাৰ কৰিলেহে বা ঘৰুৱাভাৱে কিছুমান কৰিলেহে আমি আমি কুকুৰাবোৰ ডাঙৰ দীঘল কৰিব পাৰি মই বিশেষকৈ ঘৰত লিচেন পাউদাৰটো আনি থওঁ সেই লিচেন পাউদাৰটো মাহে মাহে গৰম কুহুমীয়া গৰম পানীৰ লগত মিলাই দানাৰ লগত দিওঁ আৰু কেতিয়াবা নহৰু খুন্দি আমি মই চাউলৰ লগত মিক্স কৰি দানাৰ লগত দিওঁ আৰু কেতিয়াবা গৰম পানী আৰু শক্তি ভিটামিন হ'বৰ কাৰণে নিম হালত নিমখ আৰু চেনি মিচ কৰি চৰবটৰ নিচিনা বা গৰম কুহুমীয়া গৰম পানীত মই ভিটামিন পানীৰ লগত খুৱাওঁ মই সেইবোৰ ব্যৱহাৰ কৰি আজি কুকুৰা হাঁহ কুকুৰাবোৰ পুহি আছো